আমাৰ অঞ্চলৰ শিল্পকলা খণ্ডই শিল্প আৰু কলাৰ সুগমতা আৰু ক্ৰয় সম্ভৱ কৰিবৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে আমাৰ ইয়াত থক আমাৰ ইয়াত বহুতো শিল্পকলা আছে যেনেকৈ মহিলাসকলে বাঁহ বেত বা মাটিৰৰ বা যি শিপিনীসকলৰ কাপোৰ বৈ বা নিজেই হাতেৰে কৰি চিলাই কৰি বা ডিজাইন কৰি কাপোৰত এম্ব্ৰইৰী কৰি বহুতো কাম আমাৰ শিল্পী মহিলাসকলে বা জানে আৰু সেইটো ধৰণেৰে আমাৰ চৰকাৰে বা আমাৰ আছে ইয়াতে বিভিন্ন আমাৰ ইয়াতে থকা পঞ্চায়ত বা ডেভলপমেণ্ট ব্লকৰপৰা খুলি দিছে বা এন আৰ এমৰপৰা আমাৰ শিল্পীসকলক বা আমাৰ শিল্পকলাৰ বাবে শিল্পকলাত নিপুণ ব্যক্তিসকলক চৰকাৰৰফালৰপৰা এন আৰ এল এমৰফালৰপৰা বিভিন্ন গোট খুলি দিয়া হৈছে তাত থকা মহিলাসকলে বিভিন্ন ধৰণৰ চিলাই কৰা বা ৰন্ধন আচাৰ প্ৰস্তুত বা কেক বনাই আৰু বিভিন্ন কাপোৰ তাঁত বৈ কাপোৰ উলিয়াই আমাৰ কলাসমূহ বা হেৰিসমূহ বিক্ৰী কৰিবৰ বাবে বজাৰত নি বিক্ৰী কৰিবৰ বাবে সুবিধা দিছে আৰু গোটসমূহক এটা ৰাজসাহায্য বা মূল্য ৰেহাই কৰি বা যিকোনো গোটসমূহক এটা সুবিধা দি বা এটা পইচা দি তেখেতসকলে সেই কামটো আগবঢ়াই নিবৰ বাবে আমাৰ এটা এন আৰ লেমৰফালৰপৰা মহিলাসকলক এটা পইচা দিয়া হয় তাৰ বাবদ এটা সুদলেই পইচা দিয়া হয় আৰু সেই সুদৰ বাবদ তেখেতসকলে পইচাটোৰ বাবত তেখেতসকলে সুত লয় আৰু তাৰ বাবদ মহিলাসকল বহুতো স্বাৱলম্বী হৈছে আৰু আমাৰ অঞ্চলৰ শিল্পকলা বা কলা হেৰিটো খণ্ডটো বহুত উন্নত হৈছে আৰু ক্ৰীড়া সম্ভৱ কৰিবৰ বাবে চৰকাৰে এখন বজাৰ দিছে আৰু মহিলাসকলৰ বাবে তেনেধৰণে সময়ে সময়ে চৰকাৰে এখন মেলা চৰচ মেলা নহ'লে এখন বহাগী মেলা বা যিকোনো সময়ত সময়ে সময়ে ধৰক ব'হাগ বিহুৰ আগত মাঘ বিহুৰ আগত বা মাঘি মেলা তেনেকৈ যিকোনো এখন বজাৰ চৰকাৰে মহিলাসকলৰ বাবে উলিয়াই দিছে আৰু সেই মহিলাসকলে নিজেই প্ৰস্তুত কৰা বস্তুসমূহ বজাৰত বিক্ৰী কৰি কৰিব পাৰিব আৰু তেখেতসকলে তেনেদৰে আমাৰ সকলো মহিলা স্বাৱলম্বীও হৈছে আৰু বহুতো মহিলাই তেনেদৰে নিজৰ পৰিয়ালো পোহপাল দি আছে আৰু আমাৰ অঞ্চলৰ শিল্পকলা বা শিল্পই বহুতো সুবিধা লাভো কৰিছে বা আমাৰ অঞ্চলৰ শিল্পকলা গৈ বাহিৰত আপোনাৰ প্ৰাধান্য লাভ কৰিছে আমাৰ অসমৰ গামোচাখনে যেনেকৈ বাহিৰত বহুত প্ৰাধান্য লাভ কৰিছে আৰু সন্মান লাভ কৰিছে তেনেদৰে আমাৰ অসমীয়া মেখেলা চাদৰযোৰ বা বাঁহ বেতৰ বহুতো বস্তু বাহিৰলৈ ক্ৰয় কৰি নিয়া হয় আৰু সেইবিলাক বাহিৰৰ বিদেশৰ বজাৰত দামত বিক্ৰী কৰি আমাৰ পইচাটো ইয়াত ঘূৰাই অনা হয় আৰু সেইটো আমাৰ চৰকাৰে ৰাজসাহাৰ্যৰ বা মূল্য ৰেহাই কৰি আমাক সেইটো সুবিধা কৰি দিছে আমাৰ ইয়াত থকা শিল্পসমূহ বা কলাসমূহ বাহিৰত দেখুৱাই এটা সুবিধা কৰি দিছে